মই অলপ দিনৰ আগতে মিছোৰ পৰা এখন পৰ্দা অৰ্ডাৰ দিছিলোঁ পৰ্দাখন পেকিং চেকিং একদম ঠিকেই আহিছে আৰু মই যেতিয়া তাত চাইছিলোঁ তেতিয়া কালাৰে চালাৰে পূৰা ধুনীয়া ঠিকে আছিলে কিন্তু যেতিয়া পৰ্দাখন মই ডেলিভাৰী বয়ে দিলেহি আৰু মই যেতিয়া খুলি চালোঁ তেতিয়া দেখিছোঁ যে পৰ্দাখন মাজতে মানে অকণমান চিটিকি যোৱাৰ নিচিনা মানে ফটা ফটা আছে